দাদা শুনকচোন হয় মই দেলহীৰ পৰা আহিছিলোঁ অঁ মই স্থানীয় লোকৰপৰা জানিব পাৰিলোঁ যে আপুনি গোটেই কাজিৰঙাৰ ভ্ৰমনটোৰ আপুনি গাইড কৰে আৰু আপোনাৰ পেকেজ চিষ্টেম আছে ত' পেকেজবোৰ জনাবচোন কেনেকে কেনেকে কি আৰু মোৰ লগত মোৰ সন্তান আছে এটা চাৰি বছৰীয়া সন্তান আৰু মোৰ পত্নী ত' পেকেজবোৰ ভাল পাম ত' মই জনামতে দামটো অলপমান বেছি হৈছে যিহেতুকে আমি দুজন তেওঁ কিবা আপোনাৰ বিশেষ অফাৰ তেনেকুৱা নাই নিকি বাৰু তথাপিও অলপমান বেছি হৈছে বুলি ভাবো মই দামটো তাতকে যদি আপুনি আৰু অলপ কম কৰিব পাৰে তেন্তে মোৰ কাৰণে ভাল হয় আৰু আপোনাৰ কাৰণেও ভাল হয় দিয়ক হয় ঠিকে আছিলে বাৰু মই আহি আছো তেন্তে আপোনাক লগ কৰিবলে